হয় মোৰ নাম শ্ৰী সৌৰভ কাকতি মই এতিয়া হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰত পঢ়ি আছো মোৰ ঘৰত মা মই আৰু বাবু আছে বাবু থাকো বাবু বৰ্তমান জেঠীহঁত ঘৰত জেঠীহঁতৰ ঘৰত থাকে কাৰণ মোৰ দেউতা সৰুতে ঢুকাইছিল আৰু তেতিয়াৰপৰাই জেঠীহঁতে তাক ডাঙৰ দীঘল কৰিছে মাজে মাজে আমি যাওঁ জেঠীহঁতৰ ঘৰত তাতে থাকোঁ কেইদিনমান থাকি পেলাই আৰু আহোঁ মই সৰুতে তৌ শনিবাৰ আৰু ৰবিবাৰে গৈছিলোঁ আৰু তাৰপিছত মই ডাঙৰ হ'লো পঢ়াত পঢ়াত বেছি টাইম দিবলগা হ'ল গতিকে পঢ়াটোত অলপ বেছি টাইম দিলো যোৱাটো কমি গ'ল সেইকাৰণে মায়ে অফিচৰপৰা সোমাই আহে কেতিয়াবা সোমাই কেতিয়াবা সোমাই পেলাই আহে ঘৰলৈ জেঠ জেঠাইহঁতৰ ঘৰত এটা বা আছে এজনী বা আৰু এজন দাদা আছে সিহঁতেও ডাঙৰ ডাঙৰে ল'ৰা বাটোৱেও চাকৰি কৰে দাদাটোৱেও এনেই কিবাহত সোমাইছে আৰু জেঠা জেঠীহঁতৰো জেঠা ঢুকাইছে গতিকে জেঠাৰ চাকৰিটো এতিয়া জেঠীয়ে কৰে তাৰপৰা সেনেকৈ চলিছে আৰু আমাৰ গাঁৱৰ ঘৰটো মানে গাঁৱতো ঘৰ আছে মামাহঁতৰ ঘৰ তাতে আমি যাওঁ মামাহঁতৰ মোৰ মামা তিনিটা ডাঙৰ ডাঙৰ মামাটোৰ দুজন দাদা আৰু মানে দুটা ল'ৰা মাজু মামাটোৰ দুটা ল'ৰা আৰু সৰু সৰু মামাটোৰ কেইদিনমান আগতে এজনী ছোৱালী হৈছে গতিকে আমি তাতেও গৈছিলোঁ আৰু তাতে আমি গ'লে মোৰ লগৰীয়া ল'ৰাকেইটা দাদাকেইটাৰ লগত আমি খেলো বহুত মানে হাঁহি ফুৰ্তি কৰোঁ তাতে আমাৰ তাৰে আমাৰ মামাহঁতৰ কাষতে মোৰ দেউতাহঁতৰ ঘৰ আছে মোৰ ঘৰ তাতে আমি বৰমাহঁতৰ ঘৰত থাকোঁ আৰু তাতে আমাৰ বৰমাহঁতৰ ঘৰৰ সন্মুখতে এখন ডাঙৰ এখন ফিল্ড আছে তাতে আমি গ'লে তাতে আমি খেলো এণ্ড তাতে বহুতো অনুষ্ঠান অনুষ্ঠানো হয় তাতে গ'লে যদি অনুষ্ঠান পাওঁ মই তেতিয়া অংশগ্ৰহণো কৰো আৰু তাতে গ'লে তাতে গ'লেও মই দাদা তাৰে লগৰ লৰাহঁতৰ দাদাহঁতৰ লগত মানে ফিল্ডখনতে খেল খেলোঁ আৰু